অ

এই মোৰ বাগান আছে মানে পাঁচ পঞ্চাশ ষাঠি বিঘামান মই সেইকাৰণে ভাবিছিলোঁ মানে আপোনালোকৰ দোকানৰ পৰাই মানে দ দৰৱখিনি লৈ আহোঁ বুলি অ বাগানৰ সাৰ লাগিব পচিঁশ ত্ৰিছ বেগমান অ গাড়ীয়ে পঠিয়াই দিব মই এড্ৰেছটো কৈ দিম বাৰু অ হয় হয় মই হোৱাটছাপতে পঠিয়াই দিম যিমান সোনকালে পাৰে সিমানেই ভাল নেকি দিবলৈ মানে পাতো চিঙাই আছোঁ যে অ হয় হয় মই এড্ৰেছটো আপোনাক জনাই দিম আপুনি কাইলৈ মানে দিব যিমানটো পাৰে মানে সিমানটো সোনকালে দিলে ভাল হয় আৰু

হয় হয় অ অ হ'ব